অঁ হয় হয় অঁ ঘৰতে আছো কওক ভাল ভাল ভাল অঁ অঁ অঁ অঁ কেই তাৰিখলৈ হ'ব অঁ হয় হয় আপুনি সময়টো জনাই দিব অঁ হয় হয় ঠিক আছে বাৰু অঁ অঁ হ'ব দিয়ক অঁহ অঁহ পাই যাম বাৰু অঁ